ভাৰতীয় পৰিবহণ ব্যৱস্থাৰ কথা ক'বলৈ গ'লে আমি সেই সৰুকালৰ কথাই মনত পৰে কিছুমান কথা আমি যেতিয়া স্কুললৈকে গৈছিলোঁ তেতিয়া পৰিবহণ ব্যৱস্থা বুলি ক'লে বাছ বা তেনেকুৱা ধৰণৰ আজিৰ নিচিনা হওক বা ধৰক আপোনাৰ মাৰুতি হওক এইবিলাক মানে বৰ বিশেষ এটা ভাল ব্যৱস্থা ভাল ব্যৱস্থা নাছিলে খুব মানে কম সংখ্যক মানে বাছহে চলাচল কৰিছিলে মানুহবিলাকে তেনেকৈ ধৰক খুব যাতায়ত কৰিবৰ কাৰণে খুব মানে জীয়াতু ভুগিবলগীয়া হৈছিল আৰু বাছৰো পৰিমাণো কম আছিলে মানুহ যথেষ্ট আছিলে বজাৰত যোৱা স্কুলত যোৱা গতিকে সেই ৰিক্সা ব্যৱস্থাও খুব তেনেকুৱা সুচল নাছিল গতিকে খুব কষ্টকৰ মানে জীৱন এটা মানে জীৱন যাপন কৰিবলগীয়া হৈছিলে কিন্তু আজিৰ ক্ষেত্ৰত বৰ্তমান এতিয়া বৰ্তমান আগৰ নিচিনা নহয় এতিয়া পৰিবহণ ব্যৱস্থাটো খুব স্বচ্ছল হৈছে আৰু মানে বাছেই হওক বা মেজিকেই হওক বা ৰিক্সাই হওক বা ই ৰিক্সাই হওক এইবিলাক বহুত বেছি পৰিমাণে ৰাস্তাত পোৱা যায় আজিকালি গতিকে বৰ বিশেষ এটা পৰিবহণ ব্যৱস্থাটো এতিয়া বহুত বেছি বেয়া নহয় যদিও বেয়া নহয় কিন্তু ইমান মানে ট্ৰেফিক জাম ইয়াতে আমাৰ নলবাৰীতে হওক বা গুৱাহাটীতে হওক গাড়ী এখন চলাবৰ কাৰণে বহুত মানে কষ্টকৰ হয় মানে খুব ট্ৰেফিক জামত কেতিয়াবা ফচিবলগীয়া হয় কেতিয়া ক'ৰবাত টাইমত যাবলগীয়া হ'লেও মানে টাইমত গৈ নাপায় গতিকে বাকীখিনি ঠিকেই আছিলে পৰিবহণ ব্যৱস্থাটো ঠিকেই আছিলে কিন্তু মানে সেই দিনক দিনে মানুহে ইমানেই গাড়ী মটৰ লৈছে যাৰ ফলত নেকি ট্ৰেফিক জামটো বাঢ়ি গৈছে